ডিব্ৰুগড় টানিষ্ক জুৱেলাৰ নহয় জানো অ' মোক বিয়াৰ কাৰণে মই বিয়া এখন খাবলৈ যাবলগীয়া আছিলে মানে তাৰ কাৰণে মোৰ অলপ গহনা লাগিছিলে আ আপোনালোকৰ তাত লেটেষ্ট ডিজাইনৰ কেনকুৱা আহিছে বাৰু অলপ লাইট ওৱেটৰ লাগিছিলে

অ'

অ'

ডায়মণ্ডৰ হ'বনে অ' অ' হয় ম অ' অ' মানে মোৰ বহুত বেছিও বাজেট নহয় মেডিয়াম আৰু

অ' আৰু লাইট ওৱেটৰ ছে'ট হ'বনে লাইট ওৱেটৰ মানে গোটেই গহনা ছে'টটো

মোক তেনেকুৱাই লাগিছিলে মই আপোনালোকৰ দোকান কেতিয়াৰ পৰা কেতিয়ালৈ খোলা থাকে বাৰু মানে কিবা বাৰত বন্ধ থাকে নেকি অ' হয় মই আপোনালোকৰ তালৈ যাম তেন্তে চাব কাৰণে বস্তু অ' ঠিক আছে ঠেংক ইউ